হয় হয়

বুজিছোঁ বুজিছোঁ বুজিছোঁ এই আপুনি আৰু কেইদিনমান আগত আহিব লাগিছিলে এপ্ৰিলৰ এইটো মে' মাহ নহয় এপ্ৰিলৰ চৈধ্য পোন্ধৰ মিড অফ এপ্ৰিল এনেকুৱা চৈধ্য পোন্ধৰ তাৰিখে আহিলে আপোনাক ভালকৈ বিহু দেখুৱাই দিলোঁহেতেন ইয়াতে বিহু বৰ ভাল হয় নহয় গোটেই মানে চবতে গোটেই অসম তাৰমানে বিহু হেৰি হৈ থাকে এইটোতো আৰু আজিকালি ৱৰ্ল্ড ফেমাচ হৈ গৈছে বিহুটো আপুনি একদম এনে ধৰক টিভি চিভিয়ে হয়টো চাইছে কিন্তু একদম বাস্তৱিকতে দেখুৱাই দিব পাৰিলোঁহেতেন এতিয়া আপুনি ভূপেন হাজৰিকাৰ নাম শুনিছেই এইটো জালুকবাৰীৰ তেখেতৰ সমাধিটো সেইটো দেখুৱাই দিব পাৰিম তেখেতৰ যিটো সমাধি আছে তাত আৰু যদি

অঁ লোকেল কালচাৰ হ'লে যাব লাগিব শংকৰদেৱ কলাক্ষেত্ৰলৈকে শংকৰদেৱ কলাক্ষেত্ৰত গ'লে তাত আপুনি সমস্ত লোকেল কালচাৰ পাব আপোনাক আপোনাৰ যিবিলাক ধৰক জনজাতীয় সাজ পোচাক তাত এটা শিল্পগ্ৰাম আছে ওচৰতে সেইবিলাক তাত পাব আৰু আপোনাৰ হেৰিও পাব স্থানীয় খাদ্যও পাব গোটেইখিনি পাব আৰু তাত ৱালত এইবিলাক এনেকুৱাকৈ লিখা আছে মানে ছবি তবিবিলাক আঁকি থোৱা আছে গোটেই বাগৰুম্বা বড়োসকলৰ বা কাৰ্বিসকলৰ চাফা নৃত্য এইবিলাক সব বৰ ধুনীয়া বা সেইবিলাকো আছে আমাৰ মহাপুৰুষৰ ধৰক এই আপোনাৰ সত্ৰীয়া নৃত্য এইবিলাকো আছে এইবিলাক গোটেইখিনি তাত আপুনি বৰ ধুনীয়াকৈ চাব পাৰিব চাওঁতে সময় ল'ব কিছু কিন্তু আপুনি ভালকৈ চাব পাৰিব

হয় আছে আছে অঁ তাতে সেই কুচান আছে কুচান আছে আপোনাৰ তাৰপিছত গোৱালিনী বুলি আছে গোৱালিনী নাচ কুচান নাচ এনেকুৱা আছে তেনেকুৱা এই ৰাভাসকলৰ আছে অঁ তেওঁলোকৰ আছে বা বাথৌটো বড়োৰ বাথৌটো বড়োৱে পাতে অঁ ৰাভাসকলৰ আপোনাৰ এওঁলোকৰ খেৰাই খেৰাই বোধহয় আছে এওঁলোকৰ কাৰ্বিবিলাকৰ চাথাৰ ফাৰ্কাণ্টি নাচ নাচে অঁ এওঁলোকৰ ফাৰ্কাণ্টি ৰাভাসকলৰ ৰাভাসকলে ফাৰ্কাণ্টি নাচ নাচে আ সেইটো সেই চাথাৰ যে চাথাৰ তেওঁলোকৰ সেই ৰাভাসকলৰ আৰু বড়োসকলৰ এটা বস্তুৰ মিল আছে ইয়াতে তেওঁলোকে এই হেৰি এই যে হাতত লৈ যে নাচে এইটো মাঞ্চালেকা মাঞ্চালেকা মাছৰোকা চৰাই এই বস্তুটো কাৰ্বিসকলৰো আছে হাতত তেওঁলোকে সেইটো লৈ পেলাই নাচে এইটো ট্ৰেডিচনেল হয় হয় জকাই ঘূৰোৱা হয় সেইটোৰ লগত আকৌ সেই জগন্নাথ মন্দিৰৰ জগন্নাথ ৰথ যাত্ৰাৰ মিল আছে সেই একেই মূল কাহিনীটো বোলে একেই অঁ জগন্নাথৰ জগন্নাথৰ ৰথ যায় আৰু ইয়াত গোসাঁই উলিয়াই লৈ যায় তাত মাসিৰ বাটেদি যোৱা বুলি কোৱা হয় ইয়াত কি আছিল নামটো অঁ তালৈকে যায় ঘূন ঘূন ঘূনুচা যাত্ৰা ঘূনুচা যাত্ৰা অঁ ঘূনুচা যাত্ৰা তেনেকুৱা হয়

অঁ সম্পূৰ্ণ বেলেগ আমাৰ মানুহে সদায় চাব হেৰিয়ে এখন শাৰী পিন্ধে আপোনাৰ ভাৰতবৰ্ষৰ অন্যান্য ঠাইৰ আমাৰ ইয়াত চাবচোন জনজাতীয় আমাৰ যে ইয়াত মেখেলা চাদৰ পিন্ধে চব দুখনীয়া প্ৰত্যেক জনজাতি আপোনাৰ যিমান ট্ৰাইবেল আছে হয় ভাল ঠিক আছে ঠিক আছে হ'ব হ'ব অঁ